হয় আছে মই এখন কিতাপে বাৰে বাৰে পঢ়িব পঢ়ি পঢ়োঁ পঢ়ি ভালো পাওঁ গীতা তোমাৰ জ্ঞানমী সেই কিতাপখন মই বহুত পঢ়ি ভাল পাওঁ তাত ভগৱানৰ কথা উল্লেখ আছে পাণ্ডৱ পাণ্ডুৱে কৰা যজ্ঞৰ বিষয়ে আছে হিৰণ্য কশিপুৰৰ কথা আছে ৰাৱন আৰু ভষ্ম ভূতৰ কথা আছে ব্ৰহ্মাৰ কথা বিষ্ণুৰ কথা শিৱৰ কথা সেই সকলোবোৰ কথা মই কিতাপখনৰ জৰিয়তে বহুত শিকিবও পাৰিছোঁ জ্ঞানো ল'ব পাৰিছোঁ আৰু এখন কিতাপ পঢ়োঁ মই বন ঔষধি কিতাপ পঢ়োঁ বন ঔষধি কিতাপখনৰপৰা মই বহুতখিনি ঘৰতে আমি যতন ল'ব পৰা শৰীৰটোৰ বিষয়ে প্ৰাথমিক চিকিৎসা বুলিয়ে কওঁ প্ৰাথমিক চিকিৎসাৰ বিষয়েও বহুতখিনি জানিব পাৰোঁ বন ঔষধৰ ঔষধি কিতাপখন পঢ়ি পেলানি সেইয়ে পঢ়োঁ আৰু চিনেমা ভগৱানৰ চিনেমা চাওঁ নোচোৱা নহয় চিয়েল চিনেমা চাই মই ভাল পাওঁ সেয়ে চিনেমা চিয়েলহে মই চাওঁ